সাফল্য হিচাপে মোৰ জীৱনত মই গৌৰৱ কৰিব পাৰোঁ মই হাই স্কুল শিক্ষান্ত পৰীক্ষাত মই খুব উত্তীৰ্ণৰে পাছ কৰা দিনটো মই সাফল্য হিচাপে ক'ব পাৰোঁ ইয়াৰোপৰিও মই মই মোৰ ভাগৰ জীৱনটো মই সুন্দৰভাৱে চলাই নিব পাৰিছোঁ কাৰোঁ ওচৰত হাত নপতাকৈ মোৰ নিজৰ কৰ্ম কৰি পেলাই ইয়াৰোপৰিও মই মোৰ নিজৰ ভনীজনীক ভাল চহৰৰ স্কুল এখনত পঢ়িব পৰাতো মোৰ বাবে মই এটা সাফল্য বুলিবলৈ ভাবোঁ মই মোৰ মাক দুবেলা দুমুঠি কাৰো ওচৰত হাত নপতাকৈ মই খোৱাব পাৰিছোঁ বেমাৰ আজাৰ বাবে দুই এপইচা দিব পৰাটো মোৰ এটা বৃহৎ সাফল্যই সাফল্য হিচাপে মোৰ জীৱনত বহুত কিবা কিবি আছে ইয়াক কৈ পেলাই মই শেষ কৰিব নোৱাৰোঁ ইয়াৰোপৰিও মোৰ বাবে এটা ডাঙৰ সাফল্য হৈছে মোৰ নিজৰ সাচতীয়া ধনেৰে যেতিয়া মোৰ মটৰ চাইকেলখন মই কিনি আনি পেলাই মোৰ মাক কৈছিলোঁ মই এখন গা মটৰ চাইকেল কিনি আনিলোঁ বুলি সেইটো মোৰ বাবে এটা ডাঙৰ সাফল্য বুলিয়ে ক'ব পাৰি গতিকে সাফল্য হিচাপে আৰু বহুত কিবা কিবি ক'বলগীয়া আছে কিন্তু ইয়াৰোপৰিও মই এতিয়া যিটো কাম কৰ্ম কৰি আছোঁ কৰ্মটো খুব মই সুন্দৰভাৱে চলাই গৈ আছো গতিকে সেইটো এটা মোৰ বাবে ডাঙৰ সাফল্য